গ্ৰন্থমেলাবোৰে আমাৰ ভাষা বা লিখক পাঠকসকলক ভাল ধৰণৰে সহায় কৰে কিয় এই অলপ আগতে গুৱাহাটীৰ এখন গ্ৰন্থমেলা হৈ গ'ল তাতে সৰু ল'ৰা ছোৱালীবিলাকে বহুত কিতাপ পঢ়িছে বা লিখিছেও তাতে কিতাপত লিখিবলৈ সুবিধা হৈছে আৰু ইখন ঠাইৰ সিখন ঠাইৰ ভাষাবিলাক বুজি পোৱাত ভাল হৈছে তাৰ পিছত ইটো সিটো কথাবিলাক সোনকালে বুজি পোৱা হৈছে গ্ৰন্থমেলাৰ জৰিয়তে মানে সৰু ল'ৰা ছোৱালী বহুত উপকৃত হৈছে আৰু আজি বৰ্তমানে বৰপেটাত হৈ আছে গ্ৰন্থমেলা সেই গ্ৰন্থমেলাখনৰ জৰিয়তে ইজন সিজন পাঠকৰপৰা বা লিখক লিখিকাৰ মনৰ ভাববিলাক ব্যক্ত কৰিব পাৰি বা মনৰ ভাববিলাক আমি প্ৰকাশ পাইছে বা ঠাই ঠাইবিলাকৰ লিখকবিলাকৰ কেনে আছিল তাৰে শিক্ষা দীক্ষাৰপৰা বাণিজ্যৰপৰা সাহিত্যৰপৰা ভাষাৰ ক্ষেত্ৰৰপৰা গোটেইখিনি কথা আমি গ্ৰন্থমেলাৰ সহায়তে জানিব পাৰোঁ গ্ৰন্থমেলা পৰাই মানুহৰ আদান প্ৰদান বা ঠাইভেদে চব বস্তু বাৰী ক'ত কেনেকৈ পোৱা যায় বা তাৰ শব্দবিলাক ক'ত পোৱা যায় কাৰ ক'ত কেনেকৈ বস্তুবিলাক চলন ফুৰণ হয় কেনেকৈ গ্ৰন্থমেলাৰ ভিতৰতে আমি বুজি পাওঁ গ্ৰন্থমেলা সদায় মানে ইজনৰ সিজনৰ মনৰ ভাববিলাক বিনিময় কৰিব পাৰি গ্ৰন্থমেলা মানুহ লিখক লিখিকাবিলাকৰ গ্ৰন্থমেলাবিলাকে মানে মনৰ ভাৱ মানে ব্যক্ত কৰাব পাৰি আৰু বহুত সহায় হয় সেইকাৰণে মাজে মাজে মানে ঠাইভেদে ভেদে গ্ৰন্থ মেলাবিলাক পতা বহুত দৰকাৰ হয় মই বৰপেটাত গ্ৰন্থমেলাখনতে বহুত লিখক লিখিকাৰ কিতাপ আজি নতুনকৈ ওলাইছে বা বহুত হেৰি লিখক ওলাইছে সৰু সৰু আজি নতুন প্ৰজন্মৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে বহুত কিতাপ লিখিব পৰা হৈছে গল্প লিখিব পৰা হৈছে আৰু ষ্টৰীবিলাক সৰু সৰু মানে কাৰ্টুনবিলাক পাইছোঁ আমি পাই মানে বহুত ভাল লাগিছে বহুতো আজিকালি ল'ৰা ছোৱালীবিলাকে মানে এই গ্ৰন্থমেলাৰ মানে তাহোন উৎসাহিত হৈছে মানে নিজৰ নিজৰ মানে ব্যক্ত কৰিব পৰা হৈছে মনৰ কথাবোৰ সুবিধা হয় আৰু বহুত